অ কওক হয় হয় হয় অ অ অ অ এইটো খুব ভাল কথা হ'ব কথাটো আগৰ পৰা মইও তেনেকৈ ভাবি আছিলোঁ বৰ্তমান পৰিস্থিতিটোতো বহুত বেয়ালৈ গৈছে মানুহ খুব বেমাৰী হৈছে নানা বেমাৰ আজাৰ পটককে মানুহ বেমাৰ হৈছে পটককে মৰিছে ডাক্তৰেও উপায় নোপোৱা হৈছে গতিকে মানুহখিনি সজাগ হোৱাৰ বাদে আৰু উপায় নাই গতিকে এই অ অ আমি দু খিত হৈছোঁ

না আ না আ না অ অ অ

নিমন্ত্ৰণ কৰিব লাগে অ অ খুব ধুনীয়া হ'ব খুব ধুনীয়া হ'ব হ'ব

কৃষ্ণ কৃষ্ণ কৃষ্ণ